আমাৰ দেশত বিভিন্ন ভাষা ভাষীৰ লোক আছে আৰু স্থানীয় অৰ্থনীতিত আমাৰ অসমীয়া ভাষাটো এটা সংযোগী ভাষা হৈ পৰিছে কিয়নো বিভিন্ন ভাষা ভাষী হিন্দী ভাষী হওক বিহাৰী মাৰোৱাৰী এইবোৰ বিভিন্ন ভাষা ভাষী লোক আহিলে আমাৰ ইয়াতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আৰু প্ৰথমতে অসমীয়াটো শিকিহে তেওঁলোকে বেপাৰ বাণিজ্য কৰিবলৈ আগবাঢ়ে কিয়নো আমাৰ ইয়াতে অসমীয়া ভাষাৰ লোক বেছিকৈ আছে আৰু সেই ভাষাটো শিকিলেহে তেওঁলোকৰ লোকে লাভৱান হ'ব আৰু বা আমাৰ অসমত অসমীয়া জনগোষ্ঠী বিভিন্ন ভাষা ভাষী লোক বিভিন্ন তেওঁলোকৰ দোৱান আছে যদিও ভাষা আছে যদিও তেওঁলোকে প্ৰথমতে অসমীয়া ভাষাটোহে ব্যৱহাৰ কৰে কিয়নো অসমীয়া ভাষাটোৰ ক্ষেত্ৰত অৰ্থনীতি ফালৰ পৰা বহুতো লাভৱান হোৱা দেখা যায় আৰু বেপাৰ বাণিজ্য আমি কৰিবলৈ গ'লে এতিয়া বিভিন্ন পাহাৰ ভৈয়ামৰ পৰা মানুহ অহা দেখোঁ তেওঁলোকে নিজৰ তেওঁলোকৰ ভাষাও আছে বড়ো ভাষা কাৰ্বি আৰু যেতিয়া আমি বেপাৰ কৰিবলৈ যাওঁ যেতিয়া আমি কিবা এটা বস্তু কিনিবলৈ যাওঁ শাক পাচলিকে ধৰো যেতিয়া কিনিবলৈ যাওঁ তেওঁলোকে অসমীয়াতেই পাতে আৰু অসমীয়া ভাষাই কয় আৰু সেইদৰেই এই অৰ্থনীতিৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ ব্যৱহাৰ হৈ গৈ আছে